আমি আমাৰ ছালখন যত্ন ল'বলৈ হ'লে ঘৰতে পোৱা ঘৰতে পোৱা বহুতো বস্তু আছে যেনে হালধি হালধি এল'ভেৰাৰ জেল এল'ভেৰাৰ এল'ভেৰাৰ জেল সেইবোৰ লৈ আমি এল'ভেৰা জেল আমি ধুনীয়াকৈ মিক্সিত পিচি লৈ আমি ছালখনৰ যত্ন ল'ব পাৰোঁ আৰু বহুত পিম্পলছ হোৱাৰ পৰা আমাৰ ছালখনৰ ৰক্ষা পৰে ঘৰতে ঘৰুৱা ঘৰুৱা বস্তু বহুতো আছে তেনেকৈ হালধি এল'ভেৰা এল'ভেৰা জেল নিমপাত মহানিম এল'ভেৰা জেল আমি পিচি চুলিটো যত্ন ল'ব পাৰোঁ আৰু ছালৰ বাবে বহুত উপকাৰী ছালৰ বাবে বহুত উপকাৰী আৰু বহুতো বহুতো বহুতো ঔষধি গুণ আছে ইয়াত আমি ভালকৈ ঘৰৰ ঘৰতে পোৱা প্ৰতিটো বস্তুৱে আমি ধুনীয়াকৈ মেডিচিন নিদিয়াকৈ আমি ধুনীয়াকৈ ঘৰতে নিজৰ ঘৰতে প্ৰস্তুত কৰি পিহি পটাত পিহি বা মিক্সিত পিচি ধুনীয়াকৈ আমি চালখন যত্ন ল'ব পাৰোঁ যত্ন ল'ব পাৰোঁ বহুতো হালধি আৰু দৈ আমি দৈও আমি মুখত লগাব পাৰোঁ দৈ হালধি এল'ভেৰা জেল এল'ভেৰা জেল আৰু মহানি নিমপাত নিম আৰু আমি ধুনীয়াকৈ যত্ন ল'ব পাৰোঁ

সেইখিনি আৰু আৰু বহুত কিবা কিবি ঘৰ ঘৰতে পোৱা বস্তু আছে যেনেদৰে আমি কল এটা ভালদৰে মিক্সিত পিচি তাতে হালধি হালধি দি ধুনীয়াকৈ আমি মুখৰ ছালখনৰ য যত্ন ল'ব পাৰোঁ বহুতো আৰু নিমপাত যেনেদৰে আমি মিক্সিত পিচি গুড়ি কৰি বহুত বহুতো ঘাঁ খজুলিৰ পৰা ৰক্ষা ঘাঁ পৰা ঘাঁ খজুলি সেইবোৰ পৰা বহুত ৰক্ষা পাব পাৰোঁ

যেনে আৰু বহুতো ঔষধি গুণ আছে